ফ্লিপকাৰ্টত মই বেডচিট অৰ্ডাৰ দিলোঁ আহিলে যোৱাকালি ইমানেই বেয়া আহিলে ইমানেই বেয়া আহিলে ভাবিব নোৱাৰি তাৰমানে এইখন পলিষ্টাৰ কটন দেখিবলৈ ইমান ধুনীয়া ফুলৰ সৈতে কিন্তু ইমান বেয়া আহিলে যে তাৰমানে যোৱাকালি পাৰিলোঁ পাৰি লৈ শুলোঁ গুটি গুটি উঠি একেদিনাই তাৰমানে গাটো খিচখিচাইছে কিবা কটন বুলি তাত লিখা আছিলে কিন্তু আহিলে দেখোন পলিষ্টাৰ হে তাত দেখোৱাই কিবা এটা আহিছে কিবা এটা আৰু বেডচিটবিলাক আচলতে কোমল হ'ব লাগে তেতিয়া বেছি ভাল শুবলৈ আৰু এইবোৰ এনেকুৱা তাৰমানে ঠগিব নালাগে নহয় বেডচিট হ'লে মানে কোমল আহল বহল ধুনীয়া হ'ব লাগে কিয়নো তাত দেখোঁতে প্ৰথমতে ঠিকেই আছিলে কিন্তু এতিয়া যেতিয়া আহিছে এইখন পলিষ্টাৰৰ হয় আৰু যিয়ে শুই চালো যিয়ে তাৰমানে খজুৱতি হৈছে তাৰমানে চব তাৰমানে উঠি উঠি গৈছে তেতিয়া নেক্সট দিন তাৰমানে সেইখন পাৰি শুব নোৱাৰি আৰু গতিকে এইবিলাক প্ৰডাক্টবোৰ তাৰমানে ফ্লিপকাৰ্টেই হওক বা এমাজনেই হওক গতিকে এইবিলাক দিবলৈ অকণমান চাই চিটি দিয়া ভাল আচলতে দেখিবলৈ ধুনীয়া হ'লেই যে বস্তুটো তেনেকুৱা ধৰণৰ কথাও নহয় আচলতে বস্তুটো কোৱালিটিৰ ওপৰতো কিছুমান কথা আহি পৰে সেইকাৰণে তাত থাকি এই ওচৰৰ দোকানীৰপৰাই চাই চিটি অনাই ভাল যাতে বস্তুটো বেয়া হ'লেও ক'বগৈ পাৰি এতিয়া ফ্লিপকাৰ্টত দিয়াৰ পিছতে ঘূৰাই দিম আকৌ তেনেকুৱাই আহিব তাত থাকি নিদিয়াই ভাল আৰু নহয় জানো